অঁ কি কৰিছা ঘৰতে আছোঁ কি কি কাম লাগিছা অঁ অঁ অঁ বিহু পাবহি হ'ল নহয়

অঁ অঁ এইবাৰ জানুৱাৰীও পাবহি হ'ল বিহুও পাবলৈ হ'ল অঁ এইবাৰ হেৰি মেজি ক'ৰ কি হ'ব

অঁ অঁ অঁ অঁ আহিব অঁ অঁ ভালেই লাগিব এই তাৰমানে পঁচিছ বছৰ সম্পূৰ্ণ হ'ব সেইটো কাৰণে ৰূপালী জয়ন্তী পাতিবলৈ লৈছে অঁ চবেই তাতে মেজি জ্বলাব ন নেপাতে চব চবেই ফিল্ডতে পাতিব

চিৰা তিৰা খুন্দিবানে এইবাৰ নহয় চিৰা তিৰা খুন্দিবানে কৈছোঁ বিহুলৈ অঁ চিৰা ধান আছে নেকি ঘৰত অঁ অঁ অঁ অঁ ময়ো সেই পিঠা তাত প্ৰদৰ্শনী কৰিব নহয় দিনত খেল হ'ব দিনত ৰাতিলৈ গায়ক আনিব দিনত এতিয়া পিঠা তিলপিঠা তেলপিঠা এইবোৰ প্ৰদৰ্শনী কৰি দেখুৱাব লাগিব কৈছে সেইবোৰ কৰি দেখুৱাব লাগিব অঁ অঁ অঁ অঁ এতিয়া হেৰি কি কয় এই কি কয় গাঁৱৰ মানুহখিনিয়ে চবেই লগ লাগি এতিয়া মেজি তাতে বনাব এইবাৰ ঘৰে ঘৰে কি গাঁৱৰ নামঘৰে নামঘৰে নবনায় ফিল্ডতে হ'ব অঁ আমাৰ আমাৰো গৈছিলে কালি তাৰপৰা সোনকালে গুচি আহিলে বাৰু আমাৰাজন অঁ অঁ অঁ অঁ গোটেই গাঁৱৰ ৰাইজে লাগিছে বাৰু ৰংঘৰ বনাইছে ৰংঘৰ ৰংঘৰ অঁ সেইটো মানে সেয়াত সেইটো আৰ্হিত বনাইছে ৰংঘৰ আৰ্হিটোত অঁ মই গৈছিলোঁ চাবলৈ

অঁ বিহুদিনাখনে আমি তাত আমি আমাৰ ঘৰৰ ওচৰতে নহয় দেখিয়েই থাকি অঁ অঁ পিঠা পোৱা হ'ব নেকি

অঁ মা বিহুলৈকে থাকিব অঁ অঁ বিহু খাবলৈ তেতিয়া লৈ আহিবা আমাৰ ফালে অঁ অঁ দেখুৱাই আনিবাগৈ আকৌ ভালেই হ'ব চবৰে মিলা প্ৰিতি এটাৰে চবেই ভোজ ভাত এসাঁজো খাব লাগে আৰু সেই আগদিনাখন

অঁ হ'ব অঁ শুনি আছোঁ অঁ চবেই খাব তেতিয়া চব আৰু মুঠতে ৰংঘৰ এইবাৰ হেৰি এনেকৈ লগ নাইখোৱা নাই এইবাৰে লগ খাব ৰাতি দিনত দিনত খেল ধেমালি হ'ব ৰাতিলৈ গায়ক আহিব অঁ অঁ আহিব চাগে অঁ কেলেই এই সাত জনগোষ্ঠী আহিব বড়ো কছাৰী মিচিং নগা বঙালী তাৰপৰা নেপালী সেইখিনি আহিব চিঠি দি মাতিছে সেইখিনি চাই ভাল লাগিব অঁ অঁ অঁ অ হ'ব তেতিয়াহ'লে মোৰ কাম আছে দেই অঁ অঁ